হেল্ল' দোকান খোলা আছেনে অ মোক মানে এই কাপোৰ অলপ প্ৰয়োজন হৈছিলে হেৰি কি কি কাপোৰ আছে বাৰু

অ হয় নেকি মোক মানে বিশেষকৈ এতিয়া বৰ্তমান ঘৰত বোৱা কাপোৰে লাগে অলপ কম ৰেইঞ্জৰ লাগে আৰু ঘৰত যিকোনো কাপোৰ ইউজ কৰিব পৰা কাপোৰ লাগে তোমাৰ তাত ঘৰত বোৱা কাপোৰ আছে নেকি অ আৰু এনেকৈ হেয়ি বিয়া বিয়া ছিয়া হ'লে মানে বা তোলনী বিয়া হ'লে এনেকুৱা হেৰি কাপোৰ পোৱা যাবনে পাটৰ বা মুগাৰ এনেকুৱা অলপ ভাল আৰু ভাল ডিজাইনৰ অ কেনকুৱা দাম বাৰু কাপোৰবিলাকৰ মানে অ পাটৰ মুগাৰৰ আৰু দামটো সুধিছোঁ আৰু অ অ অ মই গ'লে চাই পেলাই বাৰু লৈ আহিম এনে ঘৰত বোৱা কাপোৰ আছেনে মজুত অ কিমান দামৰ কালিলৈ বাৰু যাম আৰু কেনেকুৱা কি দাম ম মই নিজে চাই পেলাই লৈ আহিম অলপ দাম দামকেইটা শুনিব পাৰোঁ নেকি অ অ অ এনে হেৰি এ চি কটন পোৱা যায়নে অ আজিকালি এ চি কটনটো বেছি চলে আৰু অলপ মানে হেৰি নৰম যে কাপোৰটো পিন্ধি ভাল লাগে গৰমত সেইটো কাৰণে সেইটো কাপোৰকে বাৰু মই আনিব যাম অলপ দামটো কমাই ল'বা আৰু হয় নেকি হেৰি মানে আৰু শাৰী এনেকৈ পোৱা যায়নে শাৰী শাৰী পোৱা যায় নেকি কটন শাৰী অ মোক মানে ইমান দামী নেলাগে বাৰু দুই তিনিশ মান দামৰ ঘৰত যিকোনো ধৰি লওক এই মানে কাম বন কৰি বা ইউজ কৰিব পৰা তেনেকুৱা কাপোৰে লাগে আৰু শাৰী এনেকৈ ঘৰত পিন্ধিব পৰা অ হয়নি অ হয় নেকি অ আনিব যাব লাগিব মানে আৰু মোৰ মানুহজনে মানে পইচা কেইটামান দিলে হ'লেও কালি এপাক চাই আহিমগৈ কেনেকুৱা ধৰণৰ কাপোৰ থাকে লৈ আহিম দুযোৰমান বেছি নানিলেও ঘৰত বোৱা কাপোৰে লৈ আহিম হ'ব দিয়ক এতিয়া মানে কাইলৈ গৈ আছোঁ আৰু